হয় অতিমাত্ৰা পৰ্যটকৰ ভিৰে পৰ্যটনস্থলীসমূহত বিৰলভাৱে ক্ষতি কৰে এই যিটো ক্ষতি কৰে সেই ক্ষতিসমূহ তেওঁলোকে পূৰণ কৰিব নোৱাৰে হয় একোখন ঠাইলৈ পৰ্যটক আহে কিন্তু সেই ঠাইখনৰ সৈতে পৰ্যটকৰ বাবে সেইখন ঠাই সংৰক্ষণ বা পৰ্যটকৰ বাবে সেই ঠাইখন সৃষ্টি কৰা হৈছে সৃষ্টি কৰা হৈছে মানে এইটো নহয় যে তেওঁলোকে আহি সেই ঠাইসমূহ চোৱাৰ লগতে সেই ঠাইসমূহৰ পাৰিপাৰ্শ্বিক দিশ সামাজিক দিশসমূহ তেওঁলোকে ধ্বংস কৰি থৈ যাব তেওঁলোকে নিজৰ উপভোগ নিজেই উপভোগ কৰাৰ লগতে সেইটো দিশ চাব লাগিব যাতে তেওঁলোকৰ অহাৰ আগমনে বা তেওঁলোকৰ উপস্থিতিয়ে যাতে সেই দিশসমূহ সৰহ ক্ষেত্ৰত কোনো ধৰণৰ ক্ষতি প্ৰভাৱ নেপেলায় পৰ্যটকসকলে আহে বছৰ বিভিন্ন ঋতুত বছৰৰ আৰম্ভণিত বছৰৰ শেষত বিভিন্ন ঠাইলৈ বিভিন্ন পৰ্যটক যায় সেই পৰ্যটকসমূহে সকলোৱে মিলি একোটা প্ৰীতিভোজ খায় হয় প্ৰীতিভোজ খায় সেই কিন্তু প্ৰীতিভোজ খোৱাৰ পিছতেই সেই ঠাইসমূহ বহুত ক্ষতি হয় তেওঁলোকে যিসমূহ প্লাষ্টিকৰ সামগ্ৰী নিয়ে সেইসমূহ ঠাইতে সামগ্ৰীেয় সেই ঠাইসমূহৰ পাৰিপাৰ্শ্বিক দিশটো নষ্ট কৰে বা মাটিৰ গুণাগুণ হ্ৰাস কৰে সেইটো তেওঁলোকে লক্ষ্য নকৰে বা তেওঁলোকে সেই প্ৰীতিভোজটোত খাবলৈ যাওঁতে তেওঁলোকে বহুতো সামগ্ৰী নিয়ে যিসমূহ সামগ্ৰী তেওঁলোকে তাতে এৰি থৈ আহে বা যিসমূহ তাতে তেওঁলোকে পেলাই দিয়ে সেইসমূহে মাটিৰ গুণাগুণ হ্ৰাস কৰে যাৰ ফলত পাৰিপাৰ্শ্বিক দিশত বিৰূপভাৱে প্ৰভাৱ পৰা দেখা যায় বৰ্তমান সময়ত পৰ্যটকসকলেও দেখা যায় যে তেওঁলোকে নিজৰ লগত গান ব্যৱস্থা এটা লগত লৈ যায় সকলোৰে পৰ্যটকেই গান ব্যৱস্থা লগত নিয়ে এই গান ব্যৱস্থা ব্যৱস্থাত তেওঁলোকে ইমানেই উচ্চ স্বৰত বজায় যা বজায় যে সেই তেওঁলোকৰ সেই সংগীত ব্যৱস্থাটোৱে বা সেই সং তেওঁলোকৰ সংগীতৰ মাধ্যমকেইটাই মানুহৰ কাণৰ লগতে বিভিন্ন সমস্যাৰ সৃষ্টি কৰে আৰু লগতে তাৰ লগতে পাৰিপাৰ্শ্বিক দিশত শব্দ প্ৰদূষণ কৰে যিটো পৰিৱেশৰ বাবে অতি ভয়াৱহ তাৰ লগতে দেখা যায় যে এই পৰ্যটকসমূহ একোখন ঠাইলৈ আহে সেই ঠাইসমূহ তেওঁলোকে আহি ভ্ৰমণ কৰে তাৰ লগতে সেই ঠাইসমূহত তেওঁলোকে সকলোৱে মিলা প্ৰীতিৰে কেতিয়াবা প্ৰীতিভোজ খায় কেতিয়াবা আনন্দ উপভোগ কৰে কিন্তু সেই ঠাইসমূহৰ পাৰিপাৰ্শ্বিক দিশসমূহ তেওঁলোকে চাব লাগিব ব্যক্তিসকলে নিজৰ সকলো সুবিধা চালেই নহ'ব সকলো সমাজৰ দিশ চাব লাগিব এনে পৰ্যটকৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত পৰ্যটকস্থলসমূহে বিভিন্ন পদক্ষেপ ল'ব পাৰে বৰ্তমান সময়ত দেখা যায় যে শিৱসাগৰৰ তলাতল ঘৰৰ সন্মুখৰ সেই পথাৰখনত বছৰৰ বিভিন্ন সময়ত বা বছৰৰ প্ৰতিটো দিন বুলি ক'লেও ভুল নহয় প্ৰতিটো দিনত প্ৰতিটো সময়তে সকলোৱে সেই ঠাই উপভোগ কৰাৰ লগতে তাত এসাজ সকলোৱে মিলি খায় কিন্তু সেই ঠাইসমূহলৈ তেওঁলোক ভ্ৰমণ কৰিবলৈ যায় সেই ঠাইসমূহ তেওঁলোকে চায় আৰু সেই ঠাই তেওঁলোকে উপভোগ কৰে লগতে তেওঁলোকে সকলোৱে মিলি একোসাজ প্ৰীতিৰে খায় কিন্তু তেওঁলোকে যোৱাৰ ফলতে ঠাইডোখৰত পাৰিপাৰ্শ্বিক দিশৰ লগতে শব্দ প্ৰদূষণ হ'ল তেওঁলোকে সেইবোৰ লক্ষ্য নকৰে লগতে তেওঁলোকে নিয়া প্লাষ্টিকৰ সামগ্ৰী বা প্লাষ্টিকৰ বটলসমূহে যে সেই ঠাইসমূহৰ পাৰিপাৰ্শ্বিক দিশটো বিনষ্ট কৰি গ'ল সেইবোৰ তেওঁলোকে লক্ষ্য নকৰে গতিকে পৰ্যটকস্থলীসমূহে সেই প্ৰতিটো বস্তু যাতে তেওঁলোকে ভালদৰে অনাৰ লগতে নিয়াৰ ব্যৱস্থা কৰে সেইটো ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ব্যৱস্থা ল'ব লাগিব আৰু যাতে তেওঁলোকে ব্যৱহাৰ কৰা শব্দৰ মাধ্যমটো যাতে এটা নিৰ্দিষ্ট শব্দ হ'ব লাগে একো নিৰ্দিষ্ট স্তৰত হ'ব লাগিব অতি উৎ অতি উচ্চ মাত্ৰাত হ'ব নালাগে তাৰ ব্যৱস্থা কৰিব লাগিব তাৰ লগতে তেওঁলোকে নিয়া সেই তেওঁলোকৰ লগত যোৱা প্ৰতিজন ব্যক্তি যাতে নিজে সজাগ আৰু সচেতন হয় তাৰ প্ৰতি লক্ষ্য কৰাই দিব লাগিব আৰু পৰ্যটকস্থলীসমূহে এনে এনেকুৱা ব্যৱস্থা ল'ব লাগে যাতে সেই ঠাইসমূহলৈ একোটা দলত বা একোটা দিনত কিছুমান সীমিত পৰিমাণৰ ব্যক্তি যাব পাৰে যিসমূহ ব্যক্তি গ'লে বা যি যিমান পৰিমাণৰ ব্যক্তি গ'লে তেওঁলোকৰ সেই ঠাইসমূহৰ কোনো ধৰণৰ অনিষ্ট সাধন নহয় তাৰ লগতে দেখা যায় যে বৰ্তমান সময়ত বিভিন্ন নদী কাষৰ ঠাই বিভিন্ন নদীৰ তীসমূহলৈ বা সাগৰৰ পাৰসমূহলৈ বহুতো পৰ্যটক যায় হয় তেওঁলোকে সেই ঠাইসমূহ উপভোগ কৰে তেওঁলোকে সেই নদীৰ বা সেই সাগৰৰ মনোৰমা দৃশ্য উপভোগ কৰে কিন্তু তেওঁলোকে গৈ যে সেই সাগৰৰ বা নদীৰ সেই চাৰিকাষৰ সেই পাৰিপাৰ্শ্বিক দিশটো তেওঁলোকে বিনষ্ট কৰে সেইটো তেওঁলোকে লক্ষ্য নকৰে তেওঁলোকে কেৱল নিজৰ মনৰ চখ বা মনৰ আনন্দখিনি পূৰণ কৰে এই পৰ্যটকস্থলীসমূহে বা নদীৰ তীৰ বা সাগৰৰ পাৰসমূহ যিসমূহ ব্যক্তিৰ তত্বাৱধানত বা যিসকল পৰ্যটকৰ তত্বাৱধানত থাকে সেইসমূহ লক্ষ্য কৰিব লাগিব পৰ্যটকস্থলীসমূহে সেই নদীৰ তীৰ বা সাগৰৰ তাৰ তীৰসমূহলৈ যাতে পৰ্যটকসকলে যোৱাৰ লগতে নিজকে নিজে সজাগ সচেতন হৈ যায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব